মই যিকোনো সময়তেই শুনি ভাল পোৱা গীতটি হৈছে দ্বীপেন বৰুৱাৰ কণ্ঠৰ এইখনি গাঁও বুকুৰ আপোন এই গীতটি মই যিকোনো সময়তেই নিজে গুণগুণাই থাকোঁ আৰু শুনিও খুব ভাল পাওঁ কোনোবাই গালেও মই সেই গীতটি খুব কাণ পাতি শুনো আৰু বৰ ভাল লাগে